মৰাণৰ পৰ শিৱসাগৰলৈ বুলি এদিন যাবলৈ ওলালোঁ ৰখি থাকোঁতে বাছ আহি ৰখিছেহি আহক বাইদেউ আহক আহক বাছ ছিট আছে ছিট আছে বুলি ওঠাই ল'লে চাইছোঁ ছিট এটাও নাই আধা দূৰ খো থিয় হৈয়ে যাবলগীয়া হ'ল বহুত কষ্টৰে ৰাস্তা ঘাটো ভাল নহয় থেকেচ মেকেচ খাই খাই মানুহো ইমান ভিৰ সেইকাৰণে বহুত কষ্ট পালোঁ আৰু বাছৰ ইমানেই প্ৰব্লেম মানে আমাৰ আৰু বাছ হ'ব লাগিছিল বাছ কমটি কাৰণে এইটো অৱস্থা হৈছে বাছ অলপ বেছি হোৱাহেঁতেন বা হেৰি তেতিয়া মানুহৰ অসুবিধাও নহ'লহেঁতেন মানুহ ধুনীয়াকৈ বহি যাব পাৰিলেহেঁতেন আৰু তেনেকৈতো কিছুমান তাতকৈ দূৰলৈ বা মৰাণৰ পৰা ডিব্ৰুগড় বা যোৰহাট বা তিনিচুকীয়া তেনেকৈ কিছুমান যাবলগীয়া হয় বহুত কষ্ট হয় তেওঁলোকৰো আধা দূৰ তেনেকৈ যদি থিয় হৈয়ে যাবলগীয়া হয় কিছুমানতো বেমাৰী মানুহ থাকে বয়সীয়াল মানুহ থাকে তেওঁলোকেও যদি এনেকেই যাবলগীয়া হয় তেওঁলোকৰতো কষ্ট হ'ব তেনেকৈ অলপ বাছৰ সুবিধা হ'ব লাগে অলপ সৰহকেই বাছ হ'ব লাগে বেছিকৈ তেতিয়া মানুহৰ অসুবিধা নহয়